দৰ্শকৰ সন্মুখত গীত গাওঁতে বৰ বেছি ভয় নালাগে কিন্তু গীতটো গোৱাৰ আগতহে দৰ্শকসক সকলৰ সন্মুখলৈ অহাৰ আগতহে অলপ ভয় ভয় লাগে কিন্তু গীতটো পৰিৱেশন কৰি থাকোঁতে কিন্তু সেই ভয়তো মনৰ পৰা আতঁৰি যায় কিয়নো সেই সময়ত এনেকুৱা এটা অনুভৱ হয় যে মই গীতটো যিমান পাৰোঁ ভালকৈ গাবলৈ চেষ্টা কৰোঁ কিয়নো সন্মুখত দৰ্শকসকল আছে দৰ্শকসকল সন্মুখত যদি মই গীতটো তেওঁলোকে যদি শুনি বেয়া পাই তেতিয়াহ'লে মোৰ হয় মোৰ মনতো বেয়া লাগিব সেইবাবে মই দৰ্শক সন্মুখত গীত গাওঁতে তেওঁলোকৰ তেওঁলোকে যাতে মোৰ গীতটো শুনি ভাল পাই সেইবা সেইবাবে মই দৰ্শকৰ সন্মুখত গীত গাওঁতে ভয় অনুভৱ কৰা নাছিলোঁ আৰু এনেকুৱা যিহেতু মোৰ অভিজ্ঞতা নাছিল সেয়েহে মই এনেকুৱা এটা ভয় বা উ উদিগ্নতা হোৱা অনুভৱ কৰা নাছিলোঁ বাবে তেনেকুৱা এটা দিন মই অতিক্ৰম কৰা নাছিলোঁ আৰু যদি এনেকুৱা হয়ো তেতিয়াহ'লে মই ভাৱো মঞ্চলৈ উঠি দৰ্শকৰ সন্মুখত ঠিয় হৈ দৰ্শক যাতে নাই মই অকলেই গীতটো পৰিৱেশন কৰিছোঁ মোৰ সন্মুখত কোনো এজন ব্যক্তি নাই মই মাত্ৰ গীতটোৰ গভীৰলৈ সোমাই গৈ মোৰ অন্তৰৰ পৰা গীত পৰিৱেশন কৰিছোঁ বুলি অনুভৱ কৰি গীতবোৰ মই পৰিৱেশন কৰিছিলোঁ